গৰু ম'হ যেতিয়া বয়স বাঢ়ি আহে বুঢ়া বুঢ়া হয় গৰু বুঢ়া হৈ আহে ছাগলী হ'লেও বয়স হ'লে ঘৰতে থাকি কেনিও চৰিবলৈ কৰিবলৈ যাব নোৱাৰা হয় তেতিয়া আমি তেওঁলোকৰ ওপৰত যি ব্যৱস্থা ল'ব লগা হয় সেইবিলাক হৈছে আমি বেপাৰী মাতোঁ বেপাৰী মাতি বেপাৰী হাতত গৰু হওক ছাগলী হওক আমি তেওঁলোকক গতাই দিওঁ তাৰ পৰিৱৰ্তে আমি যি যি পৰিমাণে ধন পাব লাগে সেই পৰিমাণে আমি ধন নাপাওঁ তাৰ আধা মূল্যত আমি তেওঁলোকক অৰ্পণ কৰোৱা হয়